অসমৰ ভৌগোলিক অৱস্থাৰ বিষয়ে সকলোৱে অৱগত অসমত দুখন ডাঙৰ নদী আছে বৰাক ব্ৰহ্মপুত্ৰ প্ৰতি বছৰে অসমত জুন জুলাই মাহত দুই দুয়োখন নদীয়ে বাৰিষা ফেনে ফোটোকাৰে বাঢ়ি বাঢ়ি আহি বহুতো মানুহৰ ঘৰ বাৰী অনিষ্ট কৰে হয়তো আৰু অসমৰ ওচৰতে থকা পাহাৰবিলাক পাহাৰ ওচৰতে থকা পাহাৰ পাহাৰকেইখনৰ কাৰণেও অসমত বান বৰষুণ দিলে পাহাৰৰ পানী পাহাৰৰ পানীটো নামনিৰ ফালে বৈ আহি পালে বহুতো মানুহৰ ঘৰ বাৰী অনিষ্ট কৰে বহুতো মানুহো মানুহক বহুতো ধ্বংস কৰে প্ৰতি বছৰে অসমত দুখন নদীয়ে ব্ৰহ্মপুত্ৰ বানপানীৰ সময়ত বহুতো ক্ষতি কৰে আৰু মানুহৰ দূৰৱস্থাৰ সিমান নইকিয়া কৰে খেতি বাতি নোহোৱা কৰি গোটেই উটুৱাই উটুৱাই নিয়ে এই ক্ষেত্ৰত প্ৰাকৃতিক প্ৰাকৃতিক দুৰ্যোগৰ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে ক'ব লাগিলে আমাৰ ইয়াত সঘনাই আজিকালি ভূমিকম্প হোৱা হৈছে কিহৰ কাৰণে ভূমিকম্প ইমান সঘনাই হ'ব ধৰিছে নাজানো হয়তো অসমৰ মাটিৰ গুণাগুণ কমি গৈছে অসমৰ জলবায়ু সেমেকা অসমৰ অসমৰ জলবায়ু সেমেকা

পাহাৰবিলাক ওচৰত থকাৰ কাৰণে ঠাণ্ডাৰ পৰিমাণো বহুত হয় হিমালয় পাহাৰখন আমাৰ অসমৰ ভাৰতৰ উত্তৰে হিমালয় পৰ্বত থকাৰ কাৰণে অসমৰ ফালেও অসমতো বহুতো ঠাণ্ডাৰ বতাহ প্ৰবাহিত হয় ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ গোটেই বৰাক ব্ৰহ্মপুত্ৰ নদী নদীয়ে অসমৰ গোটেই বানপানী সময়খিনিত মানুহৰ দূৰৱস্থাৰ দূৰৱস্থাৰ দূৰৱস্থা নোহোৱা কৰি দিয়ে ঘৰ বাৰী উটোৱাই খেতি বাতি নষ্ট কৰি গোটেই অসমখন এফালৰ পৰা জুৰুলা কৰি পেলায় বানপানী প্ৰতিবছৰে হোৱা বানপানীত মানুহৰ দূৰৱস্থাৰ শেষ শেষ দুৰৱস্থাৰ অৱস্থা নোহোৱা হৈ যায় আজিকালি সঘনাই হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত ভূমিকম্প এটা ভয়লগীয়া ভয়লগা হৈ পৰিছে সঘনাই ভূমিকম্প হ'বলৈ ধৰিছে অসমতো আজিকালি সঘনাই ভূমিকম্প হয় আৰু ইয়াতো ধুমুহা বতাহ বৰষুণ হয়ে এতিয়া মাৰ্চ এপ্ৰিল মাহৰ মাহ আহিলেই ভয় লগা পৰিস্থিতি এটা হৈ পৰে ইয়াত প্ৰতিবছৰে হোৱা বতাহ বতাহে বহুতো ক্ষতি সাধন কৰে ডাঙৰ ডাঙৰ গছ উঘালি দুই তিনিদিনলৈ বৈদ্যুতিক বৈদ্যুতিক কাৰেণ্টৰ তাঁৰবোৰ ছিঙি বহুতো অসুবিধাৰ অসুবিধাৰ সন্মুখীন হৈ যায় পৰীক্ষাৰ সময়ত সাধাৰণতে যদি প্ৰাকৃতিক দুৰ্যোগৰ বতাহ বৰষুণ হয় যায় ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো বহুতো অসুবিধা হয় দুই তিনিদিন দুই তিনিদিনলৈ কাৰেণ্ট নাথাকে অন্ধকাৰত আমিতো দুদিন তিনিদিন গোটেই অন্ধকাৰত ডুবি থাকিবলগীয়া অৱস্থা হয় যোৱাবাৰ যিটো বতাহ আহিছিলে সেই বতাহত গুৱাহাটী চহৰকে আদি কৰি গোটেই অসমত বহুতো অনিষ্ট সাধন কৰিছে বহু মানুহৰ ঘৰ দুৱাৰ ভাঙি বহুতো মানুহৰ গছ উঘালি পৰি মৃত্যুমুখতপৰাও আমি দেখিবলৈ পাইছোঁ বতাহ আহিলে বৰ ভয়লগাকৈ আহে বতাহ শিল বৰষুণে বহুতো ক্ষতি সাধন কৰে সেইবোৰৰপৰা প্ৰাকৃতিক দুৰ্যোগৰপৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই কাৰণ প্ৰাকৃতিক দুৰ্যোগটো কোনেও ৰোধ কৰিব নোৱোৰে প্ৰাকৃতিক দুৰ্যোগ হ'বয়ে মানুহৰ কিহৰ ক'ব দুখৰ কাৰণে প্ৰাকৃতিক দুুৰ্যোগ হয় সেয়া হয়তো ক'ব নোৱাৰো সেইটো একমাত্ৰ ভগৱানেই জানে ভগৱানৰ বস্তু তেওঁ যি দিছে প্ৰাকৃতিক দুৰ্যোগ মানুহে সহিবই লাগিব তাৰ বাহিৰে আন উপায় নাই মানুহৰ এই সময়ত ধৰ্য ধৰাৰ বাহিৰে আন উপায় নাই প্ৰাকৃতিক দুৰ্যোগ হ'বয়ে অসমত প্ৰাকৃতিক দুৰ্যোগৰ বাবে পৰিত্ৰাণ পোৱাৰ আন উপায় নাই হয়তো বানপানী ৰোধ কৰিব পাৰিব চৰকাৰে হয়তো ব্যৱস্থা ললে বানপানী ৰোধ কৰিব পাৰিব সেয়াও হয়তো কিমান আশা আশাদায়ক সেইটো মই ক'ব নোৱাৰোঁ কাৰণ বানপানীৰ কাৰণে প্ৰতি বছৰে চৰকাৰে বহু কোটি কোটি টকা খৰচ কৰি মথাউৰি বান্ধে মথাউৰি নিৰ্মাণ কৰে কিন্তু বানপানী আহিলে সেই মথাউৰি ভাঙি আকৌ এই ৰাইজৰ দুৰ্দশাৰ অৱস্থা নোহোৱা হৈ যায় দুৰ্যোগ দুৰ্দশাৰ অৱস্থা সীমাই বিলাই বিপত্তি নোহোৱা হৈ যায় মানুহৰ দুখৰ বিলাই বিপত্তি নোহোৱা হৈ যায় দেখিলেই ভয় লগা অৱস্থা হৈ যায় প্ৰাকৃতিক দুৰ্যোগৰ কথা আৰু কি ক'ব প্ৰাকৃতিক দুৰ্যোগৰ ভয় লগা অৱস্থা বহু সময়ত ঢেৰেকণি পৰিও বহু মানুহৰ বহু মানুহৰ জীৱন পথাৰত খেতি কৰি থাকোঁতে ঢেৰেকণি পৰিও বহু মানুহে মৃত্যুমুখত পৰা জীৱ জন্তু আদি কৰি মৃত্যুমুখত পৰা দেখিবলৈ পোৱা গৈছে প্ৰাকৃতিক দুৰ্যোগ ঢেৰেকণিও এটা ভয় লগা এতিয়া আমাৰ মাৰ্চ এপ্ৰিল মে' মানৰপৰাই বৰষুণ আৰম্ভ হয় অসমত তেতিয়াৰপৰাই মানুহে বানপানীৰ কাৰণে যুঁজিবলৈ সাজু হ'ব লগা হয়েই বানপানী বুলি ক'লে এটা মানে ভয়ানক সমস্যা কেতিয়া জানো প্ৰাকৃতিক বানপানী সমস্যা অসমত নোহোৱা হ'ব নাজানো বানপানী বুলি ক'লে মানুহৰ ভয় পাহাৰীয়া নদী অঞ্চলত নদী কাষৰীয়া অঞ্চলৰ মানুহখিনিৰ ভয়ৰ অৱস্থা নোহোৱা হৈ যায় কি হ'ব কি নহ'ব এইবাৰ বানপানী আহিলে আকৌ আমাৰ ঘৰখন উটুৱাই লৈ যাব নেকি এনেধৰণৰ নানা সমস্যাই মানসিক অশান্তিৰ সৃষ্টি কৰা দেখা দেখা গৈছে হয়তো তেনে ক্ষেত্ৰত বহু মানুহে একো একো ব্যৱস্থা কৰিব নোৱাৰি হয়তো চুইচাইড কৰিবলগা অৱস্থাও দেখি দেখিবলৈ পোৱা গৈছে এখন সকলো হেৰুৱাই মানুহ যেতিয়া বিপদগামী হৈ যাব কি কৰিব কোনফালে যাব একো উপায় নাপায় মানুহে এটা সময়ত মৃত্যুকে আঁকোৱালি লোৱা দেখা গৈছে কাৰণ সপোনৰ ঘৰখন যেতিয়া বানপানীয়ে উটুৱাই লৈ যাব তাৰপিছত মানুহৰ থাকিবলৈ আৰু কি থাকিব একোৱেই নাথাকে ঘৰখনেই যদি নাথাকে মানুহ থাকিব ক'ত প্ৰাকৃতিক দুৰ্যোগে মানুহৰ যি জুৰুলা জীৱন জুৰুলা কৰিছে তাৰ বাবে মানুহৰ কাক দায় দিব প্ৰকৃতিকটো দায় দিব নোৱাৰি প্ৰাকৃতিক দুৰ্যোগ হবয়ে অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে ইয়াৰ জলবায়ু বিভিন্ন প্ৰাকৃতিক ইয়াৰ অসমৰ জলবায়ু সেমেকা